অঁ হ'ব হয় অঁ আমাৰ হাউলীৰ ৰাসখন বৰ ডাঙৰ ৰাস এইখন অল অসম অঁ গোটেই অসমেই জানে আমাৰ ৰাসখন পোন্ধৰ দিন বাৰদিন ৰাস ৰাস হয় তাত আটকধুনীয়াকৈ তাৰ মঞ্চ চঞ্চবিলাক ব বনোৱা হয় ডাঙৰ ডাঙৰ সাংস্কৃিতক সন্ধিয়াত ডাঙৰ ডাঙৰ গায়ক আহে আপোনাৰ এখন ডাঙৰ হয় হয় মূৰ্তি তাত মূৰ্তি নানান ধৰণৰ মূৰ্তি দেখা যায় বহুত ডাঙৰ মেলা হয় ডাঙৰ ডাঙৰ দকান আহে আপোনাৰ বাহিৰৰপৰা পৰ্যটকবিলাকো মেলা চাবলৈ আহে এই যে আপোনাৰ ভালেই হয় চহৰে চহৰে আপোনাৰ অঁ আছে আছে সেইবিলাকো আছে আপোনাৰ আপোনাৰ এখন ডাঙৰ মেলা এখনো হয় অঁ ঠিক আছে হেঁ